হয় ত্ৰিদীৱ সোণোৱাল হয়নে অঁ হেৰি আমাৰ অকমান ইলেক্ট্ৰিচিটিৰ কাম এটা আছিলে ঘৰত আহিব পাৰিব নেকি বাৰু এই আমাৰ এই বৰ্ড দুখন মানো বেয়া হৈ আছে তাৰপিছত অকণমান হেৰি আকৌ মটৰটো ভালকে চলা নাই অ আৰু হেৰি এই আজিকালি মিটাৰটো কি হৈছে জানো ভালকে মানে বিল কি হৈছে ভালকে পোহৰটো নাহে মিটাৰৰ সেইটোও চাই দিব লাগে তাৰপিছত আকৌ টিভিত টিভিটো অকমান খেলিমেলি হৈ আছে সেইটোও চাব লাগে কেইবাটাও কাম আছে আমাৰ কেইবাটাও আমাৰ ঘৰতো এয়া তোমালোকৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় এই ৰতনপুৰ জ্ঞানোদৰ হাইস্কুলৰ ওচৰতে আছে ধেমাজি কল অঁ অঁ এই ধেমাজি কলেজৰ বেকচাইডৰ ৰাস্তাটোৱেদি আহিলেই অঁ অঁ হয় তাতেই অঁ নহয় অঁ সোনোৱালে লিখো বাৰু একে তোমাৰ নিচিনা

ও অঁ কিমানমান পইচা ল'ব বাৰু

অঁ অঁ সেই অঁ এই অঁ অঁ এই তুমি আহোঁতে এটা কাম কৰিবাচোন হেৰিও লৈ আহিবা এই আমাৰ এতিয়া যাবলে মানুহ নাই মানুহজনো স্কুললে যায়গে কিবা দৰকাৰ হ'লে তুমি সেই চুইচ বৰ্ডৰ চুইচ কেইটামান আৰু এই কি ৱাৰ সেনেকে কেইটামান লৈ আহিবা পইচাটো আমি ইয়াতে পে'মেণ্ট কৰি দিম আৰু এই ৰ'বা দেই পাঁচটা লৈ আহিবা ছুইচ ছুইচ বৰ্ড কয়লটো কয়লটো লাগিব আকৌ আমাৰ এই গাড়ী গেৰেজৰ চাইডে সেই লাইট এটা দিম বুলি ভাবিছোঁ তাত আন্ধাৰ হৈ থাকে সেইকাৰণে সেইটো চাইডে লাইট এটা দিম বুলি ভাবছোঁ অকণমান দীঘলেই লাগিব আমাৰ ঘৰৰ পৰা এই কোনটো লগাম এতিয়া আমি মই ইমান ভালকে নেজানো নহয় কোনটো ভাল তুমিয়ে তোমাকে বিশ্বাস কৰিছোঁ আৰু তুমিয়ে লৈ আহিবা একেবাৰে ভালটোৱে লৈ আহিবা অঁ আমি পইচা যিমানলৈ পইচাৰ কথা চিন্তা কৰিব নালাগে

অঁ হয় নেকি অঁ অঁ হ'ব হ'ব পইচাৰ কাৰণে চিন্তা কৰিব নালাগে মুঠতে ভাল বস্তুটো আনি লগাই দিলে হ'ব অঁ কাইলে সোনকালে আমাৰ সেইটো এড্ৰেছতে আহিবা দেই হ'ব ঠিক আছে ৰাখিছোঁ অঁ অঁ